মই ভাৰতৰ ৰাজনীতি আৰু ৰাজনৈতিক দলবোৰৰ বিষয়ে মই একাষাৰেই কথা কম যে ভাৰতবৰ্ষৰ যি ৰাজনীতি সেই ৰাজনীতি বৰ্তমান ধৰ্মকেন্দ্ৰিক বা ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি আৰু বৰ্তমান যিসমূহ ধৰ্মীয় যিবোৰ দল সংগঠন এই ধৰ্মীয় দল সংগঠনসমূহে বৰ্তমান ৰাজনৈতিক দলসমূহৰ ছত্ৰছায়াত থাকি তেওঁলোকে ভাৰতবৰ্ষৰ ৰাজনীতিত এক নেতিবাচক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে আৰু বৰ্তমান ইমান যি গণতন্ত্ৰ ভাৰতৰ সেই গণতন্ত্ৰৰ ওপৰত ইমানবাৰ আক্ৰমণ সানিছে তৎসত্বেও ভাৰতৰ গণতন্ত্ৰ কিন্তু তেওঁলোকে মষিমূৰ কৰিব পৰা নাই সম্পূৰ্ণৰূপে আৰু আৰু মষিমূৰ কৰিব পৰা নাই কিন্তু ইয়াৰ অপচন্দ বুলি ক'লে মই কিয় অপচন্দ কৰোঁ ইয়াৰ অপচন্দ এইটোৱেই যে আচলতে ভাৰতবৰ্ষৰ যি গণতন্ত্ৰ সেই গণতন্ত্ৰক আচলতে বহুবাৰ আঘাত সানিব বিচাৰি আছে আৰু লগতে বহুবাৰ সেই গণতন্ত্ৰৰ বা গণতন্ত্ৰত যিবিলাক গণতান্ত্ৰিক যি পৰ যিবিলাক সাংবিধানিক মৰ্যদা থকা ব্যক্তি তেওঁলোকে আচলতে গণতন্ত্ৰক আঘাত সানিব চেষ্টা কৰি আছে আৰু মোৰ প্ৰিয় ৰাজনৈতিক নেতা বুলি ক'লে ৰাহুল গান্ধী আৰু যদি মই তেওঁক লগ পাওঁ তেনেহ'লে মই এইটোৱে জানিবলৈ তেওঁৰ পৰা বিচাৰিম যে কিদৰে মানে অনাগত দিনবোৰত মানে কংগ্ৰেছ বিজেপি চৰকাৰৰ ঠাইত কংগ্ৰেছ চৰকাৰক কিদৰে আনিব পৰা যায়